হেল্ল' অঁ বাইদেউ শুনিছে অঁ বাইদেউ আপোনাৰ ট্ৰেভেল এজেঞ্চী আছে নেকি বাৰু মই এই ডিব্ৰুগড় ইউনিভাৰ্ছিটিৰ পৰা কৈছোঁ আমাৰ এই ষ্টুডেণ্টৰ গ্ৰুপ এটা গুৱাহাটী যাব ময়ো যাম তাৰমানে আমি বাকীবোৰ জাগা ফুৰিবলৈ হেৰি পাইছোঁ এই দ্বীপৰ বিল চাইডৰ এইখিনি যাব ইচ্ছা আছে দ্বীপৰ বিলৰ পৰা আগুৱাই গৈ পামহি মন্দিৰ চন্দিৰ সেইখিনি যাব ইচ্ছা আছে গোটেইখিনি আমি কেইজন আছোঁ ন দহজন মান আছোঁ গাড়ী এখনৰ ব্যৱস্থা কৰিব পাৰিবনে অঁ ট্ৰেভেলাৰখনত কেনেকুৱা পৰেনো আমি এই এই চিক্স মাইলত থাকিম ন চিক্স মাইলৰ পৰা আহিব লাগিব ধৰক এইখিনি কিম অঁ এই কিমান ভাড়াটো কিমান কৈছে আপুনি আঠ হাজাৰ মান ল'ব ন আমি দহজন আছোঁ অকমান কম নহ'ব নেকি অলপ কম হ'লে ভাল হ'লহেঁতেন দুদিন নহয় নহয় এদিনেই এদিনৰ কাম দ্বীপৰ বিলতনো আৰু কি বেলেগ চাবলগা আছে সেইখিনি বিশেষ একো চাবলগা নাই নহয় অঁ পামহি মন্দিৰলৈ এপাক মন্দিৰলৈ এপাক মাৰিম ধৰক আমি ৰাতিপুৱা সেই মন্দিৰ প্ৰথমতে সেইটো জাগাত গৈ ৰাতিপুৱা খুব ভাল লাগে বোলে সেইখিনি ঠাই ন দ্বীপৰ বিলৰ অঁ অঁ অঁ বজাৰ সমাৰ হয় নেকি বহে নেকি তাতে অঁ অঁ তাতে তেতিয়াহ'লে আমি ৰাতিপুৱা সোনকালে ওলাই দিম ধৰক ছয়টা মান বজাত তেতিয়া পূজা তুজা কৰিবলৈ আমি মন্দিৰত ন মান বজাত পাই যামগৈ নহয় জানো অঁ অঁ সেই ছয়টা মান বজাত ধৰক ছয়টা অঁ সেই ছয়টা মান বজাত হেৰি কৰি আৰম্ভ কৰি ধৰক আমি এঘা বাৰ মান বজাত আমাক এৰি দিলে হৈ যাব আৰু তো সেইখিনি সময়হে সেইকাৰণে কৈছোঁ আপুনি পাঁচ ছয় হাজাৰত যদি কিবা এটা কৰিব পাৰে আৰু কিমান হ'ব বাৰু কওকচোন অলপ মিলাই দিব আৰু আপুনি অঁ অঁ অঁ অঁ কি সাত হেজাৰ মানত হ'ব ন অঁ অঁ ঠিক আছে ঠিক আছে হ'ব অঁ অঁ ঠিক আছে হ'ব দিয়ক মই আপোনাক ফোন কৰিম আকৌ গাড়ীখনৰ নম্বৰ ল'বলৈ অঁ হ'ব দিয়ক অঁ বাই